মোৰ বাৰীত কি কি ফল মূল শাক পাচলি আছে যি বোৰ খাই মই নিজৰ শৰীৰটো ভালে ৰাখোঁ বুলি ক'বলৈ হ'লে মই পোনপ্ৰথমে ক'ব লাগিব মোৰ বাৰীত আপুনি ফলত ভিতৰত পাব আপেল আঙুৰ ড্ৰেগন ফ্ৰুট যিখিনি আমাৰ শৰীৰৰ বাবে বহু উপযোগী বুলি মই ভাবোঁ যিখিনি খাই বৰ্তমান মোৰ শৰীৰটো মই ভালে ৰাখিছোঁ বুলি ক'ব পাৰোঁ লগতে শাক পাচলিৰ ভিতৰত আপুনি পাব লাইশাক লফাশাক পালেঙশাক আৰু পাচলিৰ ভিতৰত আপুনি পাব বিলাহী তাৰ তাৰপাছত আপোনাৰ পাব বেঙেনা ভাতকেৰেলা তিতাকেৰেলা যোনখিনি স্বাস্থ্যৰ বাবে বহুখিনি ভাল বুলি মই ভাবোঁ শৰীৰ শৰীৰৰ কাৰণে ভাল যিখিনি বস্তু লগত আপোনাৰ শাকৰ ভিতৰত লাই লফা পালেং এইখিনি আপোনাৰ শৰীৰৰ বাবে বহুখিনি ভাল লগতে আপুনি ফল মূল আপেল আপোনাৰ শৰীৰৰ কাৰণে ভাল লগতে দ্ৰেগন ফ্ৰুট তাৰপিছত আপোনাৰ আঙুৰ যিখিনি খাই মই বৰ্তমান মোৰ শৰীৰটো মই ভালে ৰাখিছোঁ বুলি ক'ব পাৰোঁ